মই প্ৰথমতে এগৰাকী গৃহিণী মই সদায় নতুন নতুন কিবা বনাই ঘৰৰ মানুহক মোৰ সন্তানক দিবৰ চেষ্টা কৰোঁ আৰু মই সেই উদ্দেশ্যেই মই টিভিৰ হওক বা ইউটিউবৰ চে চেনেলবিলাকতে হওক মই এই ৰেচিপিসমূহ নতুন ৰেচিপিসমূহ চাবলৈ চেষ্টা কৰোঁ যেতিয়াই সময় পাওঁ মই মোবাইলটো বা টিভিটো লগাই পেলাই এই ৰেচিপিসমূহ চাওঁ মই বিশেষকৈ ডি ৱাই থ্ৰী ছিক্স ফাইভৰ মোৰ পাকঘৰ চেনেলটো মই স প্ৰায় চাওঁৱেই কাৰণ তাৰ দিয়া ৰেচিপিসমূহ চাই পেলাই মই পিছদিনা বনাবলৈ চেষ্টা কৰোঁ নতুন নতুন ৰেচিপিত পাওঁ কাৰণ আমি বনোৱা ৰেচিপিতকৈ তেওঁলোকে অলপ বেলেগ ধৰণে আমাক শিকায় আৰু আমি সেইখিনি চেষ্টা কৰোঁ আৰু আমি ঘৰত যিদৰে আমাৰ অসমীয়া থলুৱা খাদ্য যেনেকৈ আলু পিটিকা হওক তাৰপিছতে আমি ঢেকীয়া শাক হওক আকৌ আমি বাঁহৰ গাজ হওক আকৌ বেহুৱা হওক আমি এনেকৈ ধৰণৰ বস্তুবিলাক খাওঁ যদিও আমি কেতিয়াবাতো নতুনত্ব বিচাৰি আমি নতুন ৰেচিপি কিবা এটা বনাবলৈ মন যায় সেই উদ্দেশ্যে আমি কেতিয়াবা এই শ্ব'সমূহৰ পৰাই ইউটিউবৰ ভিডিঅ' ইউটিউবৰ ভিডিঅ' বা আমি টিভিৰ শ্ব'বিলাকৰ পৰা আমি যিমান পাৰোঁ নতুন কিবা এটা বনোৱাৰ চেষ্টা কৰোঁ আৰু এই ইউটিউব চেনেল চাই চায়ে আমি আজি মমো বনাবলৈ পৰা হৈছোঁ ল'ৰাটোৱে ভাল পায় আমি সেইকাৰণে মমো বনাবলৈ চেষ্টা কৰিছোঁ বা এওঁ ভাল পায় পোলাও বনাব পাৰিছোঁ সেই টিভি চেনেল বা ইউটিউবৰ চেনেলৰ পৰা চাই পেলাই আমি মাংসটো কি ধৰণে বনালে খাবলৈ বেছি ভাল হয় আমি সেইবিলাক বনাই পেলাই চেষ্টা কৰিব পাৰিছোঁ আৰু এই চেনেলসমূহৰ পৰা আমি নতুন কিবা এটা বিচাৰি পাই পোৱাৰ উদ্দেশ্যে আমি টিভিৰ শ্ব' বা ইউটিউভৰ আমি ৰেচিপি যিবিলাক শ্ব' দিয়ে আমি সেইবিলাক প্ৰায় চাওঁৱেই আৰু সেইকাৰণে আমি চাই খুবেই ভাল পাওঁ